মোৰ প্ৰিয় কিতাপ বুলি ক'লে মোৰ প্ৰিয় কিতাপ হ'ল মহাভাৰত মহাভাৰতখন অসমীয়ালৈ অনুবাদ হৈছে আৰু সেই অনুবাদ হোৱা অসমীয়াখন তাত বিভিন্ন সময়ত আমি এটা বস্তু দেখিছোঁ যে অসমীয়ালৈ অনুবাদ হোৱা মহাভাৰতখনত অসমীয়া ধৰণৰ কাহিনী আছে অসমীয়া বহুত বাস্তৱ অসমৰ বহুত বাস্তৱ কথা জড়িত হৈ আছে মই প্ৰথমতে এটা বস্তু দেখিছোঁ সেইটো হ'ল অসমীয়া মহাভাৰতত মহাভাৰতৰ বিভিন্ন চৰিত্ৰৰ লৈ পেলাই সৃষ্টি কৰিছে আৰু যিবিলাক অসমৰ বিভিন্ন দৃশ্য বিভিন্ন কাহিনীৰ লগত তেওঁলোকৰ সম্পৰ্ক আছে আৰু সেইবিলাকত যিহেতু মহাভাৰতখন ব্য়াসে ৰচনা কৰিছিল তাক নিজৰ নিজৰ থলুৱা ভাষালৈ অনুবাদ কৰোঁতে নিজৰ কিছুমান কাহিনী থাকে এই কাহিনী থকা মহাভাৰতখনত নিজৰ স্থানীয় ভাষাটোৰ বহু কথা স্থানীয় অঞ্চলটোৰ বহু কথা বিভিন্ন ধৰণে জড়িত হৈ যায় সেইবিলাক বস্তু আচলতে বেয়া নালাগে সেইবিলাক বস্তু মোৰ ভালেই লাগিছে আৰু মই তেনেকৈ পঢ়িবলৈ আৰম্ভ কৰিছোঁ তেনেকেই জানিবলৈ আৰম্ভ কৰিছোঁ

এক নম্বৰ কথা হ'ল সেইটো দুই নম্বৰ কথা হ'ল মই জানিব বিচাৰিছোঁ যে আমাৰ প্ৰিয় কিতাপখন বুলি ক'ব ল'ব ল'ব লাগে মহাভাৰতখন কিয় প্ৰিয় হ'ল আচলতে মই জনাব বিচাৰিছোঁ এইটো যে মহাভাৰতখনৰ কাহিনীবিলাক আকৰ্ষণীয় আৰু ইটো কাহিনীৰ লগত সেইটো কাহিনীৰ এটা ধুনীয়া সম্পৰ্ক আছে যিটো সম্পৰ্কই আমাক নতুন নতুন কিছুমান ধাৰণা দিয়ে যিটো সম্পৰ্কই আমাক নতুন নতুন কিছুমান চিন্তা দিয়ে যিটো সম্পৰ্কই আমাক আচলতে নতুন কাহিনী ৰচনাত প্ৰেৰণা যোগায় মই এটা কথা লক্ষ্য কৰিছোঁ যে অসমৰ দৃষ্টিভংগীৰে অসমৰ মানুহৰ যেনেকৈ চৰিত্ৰবোৰ ভাল পায় তাৰ লগত অসমৰ কাহিনী জড়িত হৈ আছে মহাভাৰতৰ এতিয়া কৃষ্ণৰ ৰুক্মিণী বিবাহৰ যিবোৰ কাহিনী এইবিলাক অসমৰ মানুহে অসমৰ লগত সং মিলাব বিচাৰে সেইটো এটা কাৰণে ভাল লাগে আৰু তেনেকুৱা ধৰণৰ বহু কথা আছে এক নম্বৰ কথা হ'ল সেইটো দুই নম্বৰ কথা মই বস্তু এটা দেখিছোঁ সেইটো হ'ল

শদিয়াৰ ৰুক্মিণী কুণ্ডিল্য়ৰ কৃষ্ণলৈ বিয়া হওঁতে অসমৰ বিভিন্ন স্থান ঠাইত তাৰ বিভিন্ন ধৰণৰ অস্তিত্ব হৈ গৈছে আৰু যিবিলাক মঠ মন্দিৰলৈ ৰূপান্তৰিত হৈছে সেইবিলাকো এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ গৈছে সেইবোৰ খুব ভাল লাগিছে আৰু মহাভাৰতৰ কাহিনীটোত ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় যিটো ধাৰণা সেই ধাৰণাটোৱে মানে আমাক নতুন নতুন কিছুমান সোৱাদ দিয়ে তাৰ ভিতৰত ডাঙৰ সোৱাদটো হ'ল যে আমি যেতিয়া কাহিনীবিলাক পঢ়ি যাওঁ যুদ্ধ বিগ্ৰহৰ লগে লগে কৌশলী উপস্থাপন এইবিলাক খুব ভাল লাগে কৌশলী উপস্থাপনেৰে তেওঁলোকে আমাৰ কৌশলগত বিভিন্ন ধৰণৰ কাহিনী প্ৰকাশ কৰিব বিচাৰে এতিয়া মোৰ প্ৰথম ধাৰণাটো হ'ল যে মই যিবিলাক কাম কৰোঁ বা যিবিলাক যেনেধৰণে অধ্যয়ন কৰোঁ সেই অধ্যয়নৰ মাজত এটা ডাঙৰ ৰূপ আছে সেই ৰূপটোৱেই হ'ল যে শকুনিৰ চৰিত্ৰটোৱে যিদৰে আমি প্ৰত্য়ক্ষভাৱে দেখোঁ যে শকুনিও কুট কৌশল পৰায়ণ কিন্তু কুট কৌশল পৰায়নৰ লগে লগে শকুনিৰ চৰিত্ৰত এটা বস্তু আছে সেইটো হ'ল শকুনিয়ে আচলতেই এটা ধৰ্ম প্ৰতিষ্ঠাৰ কাৰণেহে কৰা যুঁজ সেই যুঁজটো মানুহে নেদেখে সেই যুঁজটো আমি দেখাটো অত্যন্ত প্ৰয়োজন আৰু সেইটো বস্তু আমি কেতিয়াও অনুভৱ নকৰোঁ সেইটো অনুভৱ কৰাতো প্ৰয়োজন সেই কথাটো মোৰ ভাল লাগে আৰু কিতাপখনৰ ভাল লগাৰ অন্যতনা প্ৰাণ হ'ল যে কিতাপখনে আমাক কি দিয়ে কিতাপখনে আমাক দিয়ে এটা নীতিশিক্ষা নীতিশিক্ষা আমাক যিয়ে এনেকুৱা ধৰণে যে আমি কি কাম কৰিলে কেনেধৰণে গ'লে আমাৰ সুবিধা আমি লাভ কৰিম সেই কথাটো আমি খুব ধুনীয়াকৈ দেখি আছোঁ আগৰ পৰা আৰু এতিয়া শেহতীয়াভাৱে আমি লক্ষ্য কৰিছোঁ যে আমাৰ মাজত থকা বুদ্ধি দীপ্ততা আমাৰ মাজত থকা সুক্ষ্ম সুক্ষ্মাৱলীপূৰ্ণ যিবোৰ চিন্তাধাৰা সেই চিন্তাধাৰাই আমাক নতুন ৰূপ প্ৰদান কৰিছে সেই ৰূপটোৰ ভিতৰত এটা উল্লেখযোগ্য ৰূপ হ'ল যে মহাভাৰতৰ কাহিনীত কৃষ্ণৰ এটা চাতুয্য়পূৰ্ণ ৰূপ আৰু সেই ৰূপটোৱে এটা ন্যায় প্ৰতিষ্ঠাত সুবিধা আছে সেইটো আমাৰ সেইটো কাৰণে উপন্যাস সেই কিতাপখন আমাৰ অত্যন্ত